আধুনিক হাঁহ কুকৰা প্ৰজননে মানুহক বহুতো সুবিধাও কৰিছে মানুহ বহুতো সুবিধা হৈছে আধুনিক প্ৰজননে কিছুমান মানুহে ভালকৈ তুলিবলৈ পাৰিছে আৰু কিছুমানে ভালকৈ ডাঙৰ দীঘল কৰি বিক্ৰীও কৰিবলৈ পাৰিছে আ আধুনিক পৰজন বিজ্ঞানৰ দ্বাৰা কিন্তু কিছুমানে অলপ অসুবিধাৰ হয় ভালকৈ পুহিব নাজানিলে কিছুমানে বহুত হাও কুকুৰা কণী উমনিৰ লাইটৰ দ্বাৰা দিয়া লাইটৰ দ্বাৰা উলিয়া হয় কিন্তু ভালকৈ থ'বলৈ সুবিধা দিব নাজানিলে সেইখিনি নাথাকে বা বাচি সেইখিনি বাচি নাথাকে মানে বহুতো অসুবিধা হৈ যায় মানুহে কষ্ট কৰিৰ হাঁহ কুকুৰা লাইটৰ দি উলিয়াই আৰু সেইখিনি আকৌ ভালকৈ থ'ব নাজানিলে গোটেইখিনি পোৱালি নাইকিয়াও হৈ যায় সেইখিনি সিহঁতে বহুতখিনি অসুবিধাৰ হয় মানুহৰ কষ্টৰ ফল এনেই যায় বাও তেতিয়া যদি যদি আমাৰ যদি হাঁহ কুকুৰা নিজে উমনি লয় নিজেই ভুহে তেতিয়া অলপ ভাল হয় কাৰণ হাঁহ কুকুৰা নিজৰ পোৱালি নিজৰ মাকৰ লগত থাকিলে ভালকৈ ভালকৈ পালন ডাঙৰ দীঘল কৰিবলৈ পাৰে কিন্তু আধুনিক বিজ্ঞানৰ নিজৰ কুকুৰা নিজেই নিজেই প্ৰৰ্জনন কৰিলে আমাৰ ফালৰ পৰা ভাল সুবিধা বুলি মই গম পাওঁ আমি জানো মানে সকলোৱে আৰু নিৰ্বাচিত প্ৰজনন উদ্যোগবোৰত ভালো প্ৰভাৱিত কৰে ভালকৈ ডাঙৰ দীঘল কৰিলে এখন দোকান খুলি তাত মাংস বিক্ৰী কৰি কাটি মেলি ভালকৈ বিক্ৰী কৰিও মানুহ ধুনীয়াকৈ চলিবলৈ পৰা হৈছে সেই তেনেকুৱা ক্ষেত্ৰত উদ্যোগবোৰত ভাল ভালো প্ৰভাৱিত পৰে কিন্তু কুকুৰা ভালকৈ দানা পানী খোৱা কুকুৰা হাঁহবোৰ অলপ ডাঙৰ ডাঙৰ হ'বলৈ সুবিধাটো অলপ কৰি দিলে কৰাটো ভাল উদ্যোগবোৰত

ইঘৰ পৰা ইঘৰ পঠিয়াই বিক্ৰী কৰি উদ্যোগবোৰ প্ৰভাৱ ভাল প্ৰভাৱিত কৰে কিন্তু হাঁহ কুকুৰা সদায় মানুহে নিজেই কষ্ট কৰি নিজেই পুহিব লাগে কিন্তু উদ বিজ্ঞানৰ দ্বাৰা অলপ অলপ অসুবিধাও সৃষ্টি হয় আৰু পৰাপক্ষত মানুহে সদায় নিজৰ কুকুৰা নিজে পোৱালি নিজ হাঁহ কুকুৰা পোৱালি নিজে এনেকৈ ডাঙৰ দীঘল কৰাটো মই ভাল বুলি ভ ভাবোঁ আৰু আ বিজ্ঞানসকলে বিজ্ঞানসকলক কিছুমান বহুতো বেজী চেজি দিওঁ বহু বহুত সোনকালে হাঁহ কুকুৰা ডাঙৰ কৰি বিক্ৰী কৰে সেইটো মানুহৰ ওপৰত বহুত বেয়া প্ৰভাৱিত পৰে সেইকাৰণে মানে সেইবোৰ খালেও মানুহৰ বেমাৰ হয় বিজ্ঞানসন্মত বেজীৰ দ্বাৰা বা সাৰ দানা চানাৰ দ্বাৰা সেইখিনি সেইখিনি কৰাতকৈ মানুহে নিজৰ ঘৰুৱা বস্তু ব্যৱহাৰ কৰি খোৱাই মেলি হাঁহ কুকুৰাবোৰ ডাঙৰ খৰাটো মই ভাল দেখো সেইবোৰ খালেও কাটিলে বিকিলেও মানুহৰ মানে সুবিধা খাবলৈও বেমাৰ আজাৰ নহয় মানুহো ভাল হয় সুস্থ হৈ থাকে সেই খাবলৈও বেয়া নাপায় কিন্তু বিজ্ঞানসন্মত যিবোৰ বেজী দিয়া হয় সেই কুকুৰাবোৰ খালে মানে মানুহৰ বহুতো অসুখ হোৱাই দেখা যায় প্ৰায়ভাগ মানুহৰ সেইকাৰণে সদায় ঘৰতে পোহা কুকুৰা আদি খাওঁ আদিও আদিবোৰ ব্যৱহাৰ কৰি বা বিক্ৰী কৰিব লাগে সেইবোৰ কাৰো অনিষ্ট নহয় কিন্তু কিন্তু হাঁহ কুকুৰা ব্ৰইলাৰ হাঁহ কুকুৰা কণী কিন্তু এনেকৈ বোলে হাঁহ কুকুৰা কণীবোৰ কিন্তু বিক্ৰী কৰাটো ভাল বিক্ৰী কৰি বহুত টকাৰ উপাৰ্জনো ক'ব পাৰি বিজ্ঞানসন্মতৰ দ্বাৰা কিন্তু এফালে সুবিধা আনফালে বহুতো অসুবিধাও হয় কিন্তু বিজ্ঞানসন্মতৰ দ্বাৰা সুবিধাটো কাৰণে সদায় নিজে ঘৰত নিজে কুকুৰ পুহি বিক্ৰী কৰাটো মোৰ আমাৰ ফালে বৰ ভাল